হেল্ল' গুপ্তা হোটেলৰ মেনেজাৰ তুমি মোৰলৈ চিৰা দৈ পঠিয়াইছিলা তাত চেনী নাহিলে গুুৰ নাহিলে এইটো জলপান কেনেকৈ তেনেকৈ নাখাই নহয় তুমিতো অৰ্ডাৰ ল'লা অৰ্ডাৰমতে বস্তু হ'ব ভালদৰে পঠিয়াব লাগে তেতিয়া তোমাৰ গ্ৰাহক সদায় থাকিব এনেকৈ কিয় কৰিছা তোমালোকৰ কৰ্মচাৰীসকলে গুৰুত্ব নিদিয়ে নেকি তোমাক অঁ এটা কথা গম পাইছা তুমি আগলৈও এই অৰ্ডাৰ ল'লে অৰ্ডাৰমতে সকলো বস্তু ঠিকমতে পঠিয়াবা আগলৈ এনেকৈ কৰিলে তোমাৰ কাষ্টমাৰ নাইকীয়া হ'ব গুপ্তা গম পাইছা নাই আৰু এটা কথা আগলৈ এনেকৈ পেক কৰি পঠিয়াওঁতেও পেকটো ভালকৈ বান্ধি পঠিয়াবা আৰু পেকত যাতে খোলা মেলা কৰি ৰাস্তাত পৰি নাহে সেইকাৰণে তুমি কৰ্মচাৰীবিলাকক ভালকৈ নজৰ ৰাখিবা আৰু আগলৈও যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকৈ বস্তু পঠাবলৈ তুমি সিদ্ধান্ত ল'বা সবকে বুজাবা সেইকাৰণে আজিয়েই মই তোমাক এইটো ৱাৰ্ণিং হিচাপে মই কথা কৈছোঁ আৰু যাতে কাষ্টমাৰবিলাক আগলৈও পইচাও ভালদৰে ল'বা পইচাটো লওঁতে তুমি পূৰা লোৱা পইচা ল'বলৈ তুমি বাকী হ'লেও তুমি মানি নোলোৱা পইচা কেছ লৈয়ো তুমি কিয় এনেকৈ কাষ্টমাৰক এনেকুৱা কৰা সেইটো কাৰণে মই আজি তোমাক ভাল কেতিয়াবা তোমাক আগলৈও মই ভালকৈ ক'ম